হয় মই বাগিছাৰ কাম সৰুৰ পৰাই অলপ অলপকৈ আৰম্ভ কৰিছিলোঁ যিহেতু বাগিছা বুলি ক'লে ফুলনি বা ফুল ফুলৰ বাগিছা আৰু শাকৰ পাচলি বাগিছাকো আমি ক'ব পাৰোঁ ফুলনি বাগিছাত আচলতে আমি ফুলৰ যিবোৰ ফুলৰ ডালৰ পৰা ফুল তৈয়াৰ মানে ফুলটো সম্পূৰ্ণ তৈয়াৰ মানে ফুলগছ তৈয়াৰ কৰি তাক আমি অলপ জেকা ঠাইত পচাই তাৰপৰা গাজ ওলোৱা পাছত আমি নিৰ্দিষ্ট ঠাইত ৰোপণ কৰি তাক ওচৰত গোবৰ বা পচন সাৰ আৰু পানী যোগান ধৰি তাক ডাঙৰ কৰা হয় আৰু এটা সময়ত সি এজোপা ফুল গছ হৈ ফুল ফুলিবলৈ আৰম্ভ কৰে আৰু ঠিক তেনেকৈয়ে প্ৰতিজোপা ফুল খুব যত্ন কৰি ডাঙৰ কৰি তুলা হয় আমাৰ ঘৰতো তেনেকুৱা বহু ফুল আছে বৰ্তমান ফুলবোৰ ফুলি আছে আৰু দ্বিতীয় কথা হ'ল কি পাচলি বাগিছাৰ লগত মোৰ জড়িত প্ৰায় সৰুৰে পৰাই আজি দহবছৰ আগৰ পৰাই মই পাচলি বাগিছাৰ লগত জড়িত প্ৰতি বছৰে মই পাচলি বাগিছা লগাওঁ তাত বেঙেনা কবি ডাংবডী ফ্ৰেঞ্ছবিন এনেকুৱা ধৰণৰ পাচলিৰ বাগিছা লগোৱা হয় তাতে লাই লফা পালেঙ আদিও থাকে প্ৰথমতে আমি মাটিডৰা ভালকৈ চহাই চাহ কৰি তাত ৰাসা ৰাসায়নিক সাৰ দিয়া নহয় জৈৱিক সাৰ তাত প্ৰয়োগ কৰা হয় তাত যিবোৰ পুলি ৰোপণ কৰা হয় যদি বেঙেনা এডৰা বাগিছা লগাবলগীয়া হয় পাচলি বাগিছা তাত প্ৰথমতে গুটিবোৰ পচাই তাত পুলি তৈয়াৰ পুলি তৈয়াৰ কৰি তাৰ পৰা নিৰ্দিষ্ট দূৰত্বত লাইন লাইনকৈ শাৰী শাৰীকৈ পুলিবোৰ ৰোৱা হয় তাৰ পাছত পুলিবোৰ যেতিয়া ঠন ধৰিবলৈ বা অলপ সজীৱ হ'বলৈ সজীৱ হ'বলৈ আৰম্ভ কৰে হয় তেতিয়া আমি অলপ কোৰ মাৰি মাটিবোৰ চপাই দিয়া হয় আৰু ঠিক তেনেকৈ পুলিবোৰ ডাঙৰ হৈ আহে আৰু নিৰ্দিষ্ট সময়ত পানী যোগান ধৰা হয় আৰু পানী দিয়াৰ পাছতে পুলিবোৰৰ পৰা অলপ ফুল আহিবলৈ আৰম্ভ কৰে কলি পেলাবলৈ আৰম্ভ কৰে ঠিক তেনেদৰে আলু আলু খেতি বা আলু বাগিছা আলু আলুও তেনেকৈ কৰা হয় পাচলি ঠিক তেনেকৈ আলু তেনেকৈ মাটিত এনেকৈ সিয়লি কৰি তাত বীজবোৰ ৰোপণ কৰি তাৰ পৰা নিৰ্দিষ্ট পোন্ধৰ বিছদিনৰ মূৰত গাজবোৰ যেতিয়া ডাঙৰ হয় এনেকৈ কাণে কাণে আলুজোপাৰ কাণে কাণে মাটি চপাই দিয়া হয় যাতে আলুবোৰ শিপাই আৰু আলু তাত ডাঙৰ হ'বলৈ আৰম্ভ কৰে আৰু ঠিক তেনেকৈয়ে লাই লফা পালেঙ মাটিবোৰ খুব সুন্দ ধুনীয়াকৈ সুন্দৰকৈ চহাই তাৰ গুটিবোৰ সিঁচি দিয়া হয় সিঁচি দিয়াৰ পাছত যেতিয়া অনান্য বন চন গজে তাক চাফ চিকুণ কৰি দিয়া হয় আৰু আমি সেই পাচলি বাহিৰত আমি আমি বেপাৰীক বেছিবৰ পৰাকৈ কৰি তুলোঁ আৰু খুব বে কোনোবাই এবছৰ তেনেকৈ নোৱাৰিলেও ঘৰত খাবৰ জোখেৰে আনি এখনি স সৰুকৈ হ'লেও বাগিছা লগাওঁ তাত বিভিন্ন ধৰণৰ পাচলি থাকে ৰঙালাও জাতিলাও ধৰক সকলো ধৰণৰ পাচলি আমি গাঁৱত মানে বাৰীত সৰুকৈ এখন বাগিছা তৈ তৈয়াৰ কৰি মানে পাতি লওঁ আৰু সেইদৰেই আমি বাগিছা এখন পতি প্ৰতিপালন কৰোঁ আৰু বাগিছাখনৰ ক্ষেত্ৰত এনেকুৱা যে বা ফুল হওঁক ফুল ফুলৰ বাগিছা হওঁক বা ফুলৰ বাগিছাই হওঁক আমি বাগিছাখন অকল পাতিলেই নহ'ব তাৰ যাতে একো অনিষ্ট হ'ব নোৱাৰে ধৰক ফুলৰ পুলিটো ৰুই অহাৰ পাছত যদি আমি তাৰ প্ৰতি যত্ন নলওঁ বা অলপ পাছতে আহি গৰু ছাগলী বা তেনেকৈ খাই দিয়ে বা নষ্ট কৰি দিয়ে লৰাই দিয়ে তেতিয়া পুলিটো নাবাছিব তাৰ কাৰণে আমি বেৰা দিব লাগিব আমি সদ্যহতে আমাৰ বাৰীৰে বাঁহ কাটি তাত জেওৰা তৈয়াৰ কৰি জেওৰা কৰি চাৰিওফালে জেওৰা কৰি দিয়া হয় যাতে গৰু ছাগলীৰ পৰা নিৰাপদ হয় আৰু ফুল ফুলবোৰ খুব সুন্দৰকৈ মানে নিৰাপদ হৈ থাকে ঠিক তেনেকৈয়ে আমি ঘৰতে সৰুকৈ এখন ফুলনি বাগিছা পতা হয় আৰু বাগিছাখনত যেতিয়া ফুলবোৰ ফুলে খুব বেছি ভাল লাগে যিহেতু আমাৰ ফুলনি বাগিছা বুলি ক'লে বাহিৰৰ ৰাজ্যৰ নিচিনা ফুলৰ আমাৰ ইয়াত ইমান চাহিদা নাই যিহেতু বাহিৰত দেখিছোঁ ফুলবোৰ বিক্ৰী কৰা হয় বা বিক্ৰী কৰিব পৰা এটা ব্যৱস্থা থাকে আমাৰ অঞ্চলত প্ৰায় ফুলৰ তেনেকুৱা কোনো ব্যৱস্থা নাই আৰু ফুলবোৰ ফুলি থাকোতে খুব ভাল লাগে চিঙিবলৈও মন নাযায় আৰু বাগিছাখনত যেতিয়া ফুলবোৰ ফুলি থাকে খুব ধুনীয়া লাগে আঁতৰৰ পৰা চকুত লগাকৈ জিলিকি থাকে বিভিন্ন ধৰণৰ ফুল থাকে যেনে নাৰ্জী তগৰ গোলাপ জবা বহু ধৰণৰ ফুল থাকে বহুতৰে নাম কোৱাও সময় নহয় আৰু দ্বিতীয় কথা হ'ল কি আমি যদি পাচলি বাগিছাখন লগাওঁ তাৰ কাৰণে আমি নিৰ্দিষ্টকৈ বেৰা দিব লাগিব যিহেতু আমি গাঁৱলীয়া মানুহ বাগিছাখন পাতি যদি জেওৰা বা বেৰাটো নিদিওঁ তেতিয়া গৰু ছাগলীয়ে নষ্ট কৰিব আৰু ঠিক তেনেকৈয়ে মই খুব সৰুৰ পৰা এনেকৈয়ে সৰু সৰু সৰুকৈয়ে অলপ অলপকৈয়ে পুলিবোৰ আনি ৰুই ৰুই শিকিছিলোঁ যে এনেকৈ বাগিছাখন পাতিব লাগে ঠিক তেতিয়া পৰা মই এতিয়ালৈকে এই বাগিছাৰ কাম সৰু সৰুকৈ হ'লেও প্ৰতি বছৰে মই কৰি আছোঁ